মই এতিয়া হাঁহ কুকুৰা বিষয়ে পাল কৰিছে হাঁহ কুকুৰা ঘৰতে আমি বিক্ৰী কৰি ঘৰৰ ব্যৱসায় বাণিজ্য কৰি থাকোঁ হাঁহৰ হাঁহকে কাৰেণ্টৰ যোগেদিও ধৰি লওক ব্ৰইলাৰ কুকুৰা উলি পোৱালি উলিয়াব পাৰি আৰু ঘৰতো উমনি দি পোৱালি উলিওৱা হয় ঘৰুৱা পদ্ধতিৰে আৰু কাৰেণ্টৰ যোগেদিও ব্ৰইলাৰ কাৰেণ্টৰ পদ্ধতিৰে উলিওৱা কাৰেণ্টৰ যোগেদি উলিওৱা হয় হাঁহ কুকুৰা বিকিয়ে মোৰ ঘৰখন চলাই আছোঁ হাঁহৰ দাম পাঁচশ ছশ টকা মই দুজনী হাঁহ বিকিলে অকণমান কম দামতে পাঁচশতে দি দিম এ এহেজাৰত দিওঁ এহেজা এহেজাৰত দুজনী হাঁহ বিকিব পাৰি আৰু হাঁহে কণী পাৰিলে উমনি দিয়া হয় উমনি দি আকৌ পোৱালি উলিওৱা হয় কিছুমান বেয়া হৈ যায় ধৰি লওক কিছুমান বেয়া হয় কিছুমান ধৰি লওক ভাল হয় সেইকেইটা ওলায় আৰু বেমাৰ এটা ছিজনত হাঁহ কুকুৰা বেমাৰ আহে বেমাৰটো ৰক্ষা পাবৰ কাৰণে মেডিচিন দিয়া হয় তাত মেডিচিনৰ যোগেদি বেমাৰ ভাল হয় ধৰি লওক ফাৰ্মাচীৰ পৰা দৰৱ আনি খুওৱা হয় দানাৰ লগত মিক্স কৰি আৰু ব্ৰইলাৰ কিছুমান বেজী দি পোৱালি উলিওৱা হয় ধৰি লওক আৰু কাৰেণ্টৰ যোগেদি উলিওৱা হয় হাঁহ কুকুৰা হাঁহ সদায় গুটি ধান খোৱাব লাগে গুটি ধান খোৱালে শকত হয় আৰু ভাল হয় হাঁহজনী নিপুত হয় আৰু খাবলেও তাৰ মাংসটো ভাল হাঁহৰ মাংস বহুত গুণ থাকে আৰু হাঁহৰ মাংস ঘৰু ঘৰুৱা হাঁহৰ কুকুৰা মাংস খাব লাগে শৰীৰৰ কাৰণে ভাল হাঁহৰ হাঁহ বিকি বজাৰত বিকা হয় মানুহজনে বজাৰলৈ লৈ যায় নহ'লে মই ঘৰতো কেতিয়াবা মানুহে বিচাৰিলে দিয়া হয় হাঁহ বিকি মই ঘৰখন চলাওঁ ধৰি লওক ল'ৰা ছোৱালীকেইটা স্কুলত দিছোঁ তাৰ খৰচ উলিয়াওঁ আৰু ঘৰুৱা কিছুমান বস্তু লোৱা হয় যেনে টিভি আৰু বিছনা ধৰি লওক আৰু মই হাঁহ কুকুৰা বিকি বাইক এখন ল'লোঁ হাঁহ কুকুৰা বহুত লাভ যদি আপ পুহিব পাৰে ধৰি লওক হাঁহ কুকুৰাত বহুত লাভ কিন্তু তাৰ কষ্ট আছে কষ্টৰ ফল মিঠা কষ্ট কৰিলেহে ধৰি লওক হাঁহ তাৰ ফলটো পাব বা কিবা এটা কৰিবলৈ আপোনাৰ খৰচ ওলাব হাঁহ কুকুৰা বিক্ৰী মই বহুত বস্তু ঘৰৰ না আনিলোঁ ধৰি লওক টিভি বিছনা ৰেক আনলা ফ্ৰিজো অনা হ'ল আৰু বাইক এখন অনা হ'ল হাঁহ কুকুৰা কিছুমানে পুহিবলৈও নিয়ে পোৱালিতে পোহা পুহি ডাঙৰ হৈ আকৌ তাৰ পোৱালি দিয়ে ধৰি লওক বহুত লাভ হাঁহৰ হাঁহৰ মানে বহুত লাভ হয় যদি আপুনি ধৰি লওক ভালদৰে ঘৰতে পুহি মেলি ৰাখিব পাৰে বা বেমাৰ আজাৰেও হাঁহ কুকুৰা অনিষ্ট কৰে কিন্তু বেমাৰৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰা হয় মেডিচিন ব্যৱহাৰ কৰা হয় আৰু ব্ৰইলাৰ ব্ৰইলাৰ হিট হিটাৰ দিব লাগে গৰম গৰমত অ থব লাগে ব্ৰইলাৰ কুকুৰা আৰু বেজী দিও কিছুমান পোৱালি উলিওৱা হয় ধৰি লওক পাতি হাঁহ মতাহাঁহ তেনেকুৱা কিছুমান জাতৰ হাঁহ আছে পাতি হাঁহ আৰু মতাহাঁহ ডেকেই হাঁহ সেইবিলাক আৰু কুকুৰাও কিছুমান ভাগ আছে আৰু কুকুৰা পোৱালি দিয়াৰ পাছত পোৱালিকেইটা ডাঙৰ হ'লে মোৰ তাতো বহুত লাভ হয় ধৰি লওক পোৱালিকেইটা বিক্ৰী কৰি মই বহুত মানে লাভৱান হওঁ পোৱালি বিক্ৰী মই লাভৱান হ হওঁ আৰু ঘৰ বস্তু আনো ল'ৰা ছোৱালী ল'ৰা লৈ পেলাই আজি কিবা এটা নাই বোলে হাঁহ কুকুৰা বেছি আনা হয় আমি আৰ্থিকভাৱে বৰ হেৰি ভাল নহয় ধৰি লওক ঘৰৰ অৱস্থা পাতি হাঁহ কুকুৰা বিকিয়ে চলি থকা হয় আৰু হাঁহৰ কিছুমান গুণ থাকে সেই গুণবিলাক হাঁহ মানে ভালকৈ পুহিব লাগে ধৰি লওক ভালকৈ মানে খোৱাব পিন্ধাব লাগে খোৱাব লাগে হাঁহ গুটি ধান দিব লাগে হাঁহক আৰু হাঁহে বহুত খায় কিন্তু যেনেকৈ খায় তেনেকৈ তাৰমানে সেইবিলাকো দিয়ে যেনেকৈ খায় তাৰ ফলটোও আমি ভাল পাওঁ ধৰি লওক পইচা কেইটামান বিকিলে পাওঁ ঘৰ চলাওঁ বহুত বস্তু হাঁহ কুকুৰা পৰাই মানে বিক্ৰী কৰিয়ে মই বহুত বস্তু লোৱা হ'ল আৰু বহুত বস্তু লৈও আছোঁ এতিয়াও হাঁহৰ হাঁহ হাঁহৰ কণী ধৰি লওক ঘৰতে খাব পাৰি ঘৰতে আকৌ কিনি আনিব নালাগে ঘৰতে পায় ঘৰতে খাব পাৰি এই আৰু হাঁহ কণী স্বাস্থ্যৰ কাৰণে ভালো কুকুৰাও কণীও ভাল ধৰি লওক ল'ৰা ছোৱালীকেইটাক কুকুৰা হাঁহ কণী খুৱাব লাগে মগজ হয়